হেল্ল' হেল্ল' অঁ আপুনি আলু কেনেকৈ ত্ৰিছ টকা কমকৈ লগাওক কিবা কম নহ'ব নেকি প্ৰায় দুই তিনিকেজি মান ল'লোহেঁতেন কমকৈ লগাওক ঠিক আছে হ'ব বাৰু আৰু বেলেগ চবজিও ল'ম কেনেকুৱা ভেন্দি কেনেকুৱা দাম আৰু বেঙেনা জিকা ভেন্দি এক কেজি দিয়ক বেঙেনা এক দিয়ক আৰু জিকা এক কেজি দিব অঁ অঁ কম অঁ অঁ কমকৈ কগাব

মই পিছবেলা আহি লৈ যাম অঁ ঠিক আছে